হেল্ল' অঁ অ' ঘৰত আছা অঁ অই হেৰি হা এ এ বহুত দিন ওলাই যোৱা নাই আজি এটা কাম কৰিম দ্যায় এ গৰ্ডন ফিল্ডত দেখি ফুৰিব জাম কি ক যাবা নেকি ভাটিবেলা অঁ অঁ

গতিকে সেই অঁ

অঁ অঁ অ ইফাল সিফাল অলপ মান ওলাই ওলাই যাম দ্যা কালি কেইতামানক আহিবা ভাটিবেলা

অঁ

গতিকে সেইকাৰণে মইয়ে ভাবিলো এবাৰ

ঠিকে আছে দ্যা কালি সেই এই অঁ কালি আবেলি যাম দ্যা অঁ অঁ অঁ অঁ দে অঁ দে অঁ হ'ব দে